মই মই মোৰ বিশেষকৈ পাৰ্লাৰ আছে পাৰ্লাৰৰ পৰা মই উপাৰ্জন কৰি আছোঁ এতিয়া বৰ্তমান এই কথাটো মোৰ মনলৈ আহিল এদিন মই হাজবেণ্ডক মই ফুৰিব যাওঁতে পইচা খুজিছিলোঁ তেওঁ মোক পই পইচা মাত্ৰ ফাইভ হাণ্ড্ৰেড এটা দিছিল যিটো পইচা মই যাব পাৰিম কিন্তু আহিব নোৱাৰোঁ তেতিয়াৰ পৰা মোক খং উঠিছিল আৰু মই আজি সাত আঠ বছৰ আগৰ পৰা এই বিজনেছ এই ব্যৱসায়টো কৰি আছোঁ মই তেতিয়া খঙতে কৈছিলোঁ যে ময়ো উপাৰ নিজে ভাবিছিলোঁ যে মনতে ভাবিছিলোঁ মই উপাৰ্জন কৰিব লাগিব নিজৰ পইচাটো নিজেই ইনকাম কৰিব লাগিব আৰু সেই তেতিয়াৰ পৰা মই যি ইনকাম কৰিছিলোঁ মই যেনেদৰে মই পাৰ্লাৰ শিকিলোঁ একবছৰ এক বছৰ পাৰ্লাৰ শিকি মই ওলাই অহাৰ পিছত মই ৰখিব লগা হোৱা নাই প্ৰত্যেকটো কামতে মই উৎসাহ পাইছোঁ গাঁৱৰ সকলো মহিলা মোৰ লগত মোৰ মোৰ ওচৰত আহে পাৰ্লাৰ সকলো মানে থ্ৰেডিং ফেচিয়েল চেছিয়েল কৰিব আহে মই তেতিয়াৰ পৰা মোৰ হাজবেণ্ডৰ পৰা পইচা খুজিব লগা হোৱা নাই মই তেতিয়াৰ পৰা মান্থলি মই মাহে ছিক্সটি ছেভেণ্টি থাউজেণ্ড ইনকাম কৰি আছোঁ আৰু বৰ্তমান মোৰ ইনকাম বহুত দ্ৰুতগতিত বাঢ়ি আছে আৰু মই সেনেকৈ হেপ্পী হৈ আছোঁ বহুত মোৰ ইন বৰ্তমান মই পাৰ্লাৰৰ বাহিৰেও কাপোৰ বিজনেছো কৰিব আৰম্ভ কৰিছোঁ কাপোৰৰ বিজনেছতোতো ভাল সঁহাৰি পাইছোঁ মই মানুহৰ পৰা তাৰ বাহিৰেও মই মেকআপো কৰোঁ মেকআপ কৰোঁ মেকআপতো মই পাইছোঁ সঁহাৰি ভাল মোৰ ইনকাম ভাল হৈ আছে মেকআপতো ভাল মই বিয়া চিয়া সজাব যাওঁ তাতো ভাল ইনকাম হয় মোৰ মই বিজ মই ব্যৱসায় কৰা কাৰণে আজি বহুত মানে নিজে নিজেই চলিব পৰাকৈ মোৰ নিজৰ পইচা ওচৰত কাৰো ওচৰত হাত পাতিব লগা হোৱা নাই ঘৰৰ মানুহ মই নিজেই ইনকাম কৰি ঘৰৰ মানুহক মই দিছোঁহে মোৰ ইনকামৰ পইচা